স্কুলত মোৰ প্ৰিয় ছাবজেক্ট আছিলে অসমীয়া মই অসমীয়া বহুত ভাল পাওঁ আৰু অসমীয়া পঢ়ি ভাল লাগে আৰু অসমীয়া এনেকুৱা কিছুমান মানে শব্দ আমি পঢ়িবলৈ পাইছোঁ বা আমি লিখিবলৈ ভাল লাগিছিল অসমীয়া শব্দ ধৰি লওক বহুত ভাল লাগিছিলে আৰু এটা মানে অসমীয়া অসমীয়া মানে কি ছাবজেক্টটো মোৰ এনেকুৱা লাগে মানে কি আমি বস্তু এতিয়া এজন মহাপুৰুষ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ আমি তেখেতৰ আমি যেতিয়া পঢ়িব লাগে তেখেতৰ হেৰিখন পঢ়িব লাগে জন্ম তাৰিখ আমি পঢ়িব লগা হয় জন্ম কেনেকৈ জন্ম কেনেকৈ ডাঙৰ দীঘল কৰিছিলে সম্পূর্ণ ডেকা হোৱালৈ কেনেকৈ কি কৰিছিল কেনেকৈ বৰদোৱা সত্ৰত জন্ম হৈছিল কি কৰিছিল আমি মানে সকলোবিলাক পঢ়িবলৈ পাওঁ যে সেইটো কাৰণে অসমীয়া ছাবজেক্টটো মোৰ প্ৰতি মোৰ বেছি এই আকৃষ্ট আছিল আৰু পঢ়িও ভাল লাগিছিল আৰু তাতে আমি অসমীয়াও এতিয়া এটা ছাবজেক্ট অসমীয়া অসমীয়া ছাবজেক্টত নানান ধৰণৰ আমি ব্যাকৰণ আৰু বাক্য ৰচনা কৰিব পাৰোঁ মানে কি যেনেকুৱা প্ৰতিযোগীতা কৰিব পৰা যায় আপুনি যিটো মুহূৰ্তত আপুনি ধৰক এতিয়া আমি লাচিত বৰফুকনৰ বিষয়ে জানিব বিচাৰিলে লাচিত বৰফুকনৰ আমি জীৱন কালৰ কাহিনীটো পঢ়িবলৈ পোৱা গ'লে কিমান একদম সেইটো এটা মানে কি ভাল লাগে পঢ়ি সি মানে সেইকাৰণেতো অসমীয়া ছাবজেক্টটো মই ভাল পাওঁ আৰু এইপিনে গোপীনাথ বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা মাধৱদেৱ শংকৰদেৱৰ কথা কলোঁৱেই এতিয়া আমি এতিয়া বুৰঞ্জী আকৌ অসমীয়া আগৰ যিমানবিলাক আছিল লাচিত বৰফুকন এইটো লাচিত বৰফুকনৰ মোমায়েক লাচিত বৰফুকনৰ বিষয়ে পঢ়িবলৈ পায় কিমান পুৰণি তাৰ আত্মজীৱনীখন পঢ়ি পেলাই সম্পূৰ্ণ পঢ়ি পেলাই যেতিয়া আমি লিখোঁ বা উপস্থাপন কৰোঁ তেতিয়া মানে ভাল লাগে আমাৰ অসমীয়া ছাবজেক্টটো অসমীয়া ছাবজেক্টটোৰ প্ৰতি সেইকাৰণে আকৃষ্ট হ'লো